হেল্ল' হোটেল মেগন'লিয়া নহয় জানো আচ্ছা মোক আপোনাৰ এক লিটাৰ মান গৰম কফি লাগিছিলে আৰু আপুনি এইটো অলপ ভালকে পেকিং কৰি দিব মানে কি হয় অলপ ৰাতিৰ কাৰণে ৰাখিব লাগেতো গতিকে এদিন মানলৈকে যদি গৰম হৈ থাকে তেতিয়াহ'লে ভাল হয় আৰু আৰু বাকী আপুনি সোনকালে পঠিয়াই দিব পেকিংটো কিন্তু ভালকে কৰিব দেই আৰু লগত আপুনি খাবৰ কাৰণে বিস্কুট জাতীয় বা কেক জাতীয় কিবা দুটামান পঠাই দিব মোৰ ৰুমলৈকে পঠিয়াই দিব আৰু পেকিংটো ভালকে কৰিব যিমানে ভালকে পেকিং কৰে আৰু পাৰিলে থাৰ্ম'ফ্লাক্সত দিব আৰু অলপ সৰহকে দিব মানে আপোনাৰ এক লিটাৰ মানৰ ওচৰা উচৰি দিব আৰু বাকী আপুনি পেকিংটো যদি ভালকে কৰে তেতিয়াহ'লে ধৰক বেছি সময়লৈকে গৰম হৈ থাকিব নহয় জানো আপুনি সোনকালে পঠিয়াই দিব দেই আৰু লগত কেক ভাল চাই দুটামান আৰু বিস্কুট দুটামান এক শূন্য আঠ ৰুমলৈ পঠিয়াই দিব হয় ঠিক আছে দিয়ক